হেল্ল' হয় কওকচোন অ' হয় আমাৰ ট্ৰেভেল এজেঞ্চি আছে হয় হয় আপোনাৰ আপোনালোক কোন ঠাইৰ পৰা যাব জালুকবাৰীৰ পৰা ন দীপৰ বিল হয় জালুকবাৰী আপোনাৰ মানে আপোনাৰ জালুকবাৰী এইটো লঙ্কেশ্বৰ চাইদটো নে আপোনাৰ ইউনিভাৰ্চিটি ছাইদটো অ'কে অ'কে কেনেকুৱা ধৰণৰ গাড়ী লাগিব আপোনাক ফ'ৰ ছিটাৰ লাগে নে ছেভেন ছিটাৰ লাগে ফাইভ ছিটাৰ লাগে ফ'ৰ ছিটাৰ ঠিক আছে অ' ঠিক আছে পাই যাব আছলতে এইটো পাৰ আৱাৰ আমি পেমেণ্টটো লওঁ গতিকে আপুনি কিমান ঘণ্টাৰ কাৰণে লয় সেইটোৰ ওপৰত ডিপেণ্ড কৰিব পাৰ আৱাৰ আপোনাৰ ফাইভ হাণড্ৰেদ হ'ব গোটেই দিনটোৰ কাৰণে ল'লে আছলতে কম পৰে আৰু আপুনি ফ'ৰ থাউজেনৰ ভিতৰত আপুনি গোটেই দিনটো ফুৰিব পাৰিব ফ'ৰ থাউজেনতকৈ কম কৰিবলৈ আপোনাৰ অলপ দিগদাৰ হৈ যায় কাৰণ পেট্ৰলৰ দামো যথেষ্ট বৃদ্ধি পাইছে জানেই আৰু ঠিক আছে দিয়ক ফাইভ হাণড্ৰেদ কম কৰি দিম আৰু আপোনাৰ সময়টো কওকচোন কেতিয়া লাগিব কোন সময়ত লাগিব সোমবাৰে ন ৰাতিপুৱাই লাগিব নে ঠিক আছে ৰাতিপুৱা দহটা বজাৰ ভিতৰত আপুনি মোক ফোন কৰিব ফ'ন কৰি আপুনি লৈ ল'ব আমাৰ আপোনাৰ লকেচনটো হৈছে আদাবাৰী আদা আদাবাৰীৰ পৰা আপুনি গাড়ীখন লৈ লৈ ল'ব পাৰিব ঠিক আছে দীপৰ বিলৰ বিষয়ে কি কম আৰু দীপৰ বিল বিলেই হয় প্ৰাকৃতিক সৌন্দৰ্যৰে আ ঠিক আছে ঠিক আছে দেখুৱাই দিম দিয়ক ঠিক আছে ধন্যবাদ